হেল্ল' হয় কওকচোন অ খোলা থাকিব আমাৰ দোকান হয় আপোনাক আ কেনেকৈ বা ব্যৱহাৰ কৰিবলৈ লাগিছিলে অ আপোনাক কেমেৰা কেমেৰা কাৰণে লাগিছিলেনে খেলা খেলিবলৈ খেলিবলৈ খেলিবলৈ এতিয়া আপোনাক কিমান কিমান টকাৰ ভিতৰত লাগে পোন্ধৰৰ পৰা বিশ হেজাৰ ভিতৰত হয় আমাৰ দোকানত আছে আ ভিভ'ৰ আছে চেমচাঙৰ আছে অ'প'ৰ আছে আপোনাক কিহৰ লাগে হয় তেনেহ'লে আপুনি ভিভ'ৰ ল'ব পাৰে ভিভ'ৰ ৱাই টুৱেণ্টি ওৱান আছে তাত ৰেম হয় তাত ৰে হয় তাত ৰেম দিয়া আছে ছিক্স জিবি ছিক্স জিবি ৰেম ওৱান টুৱেণ্টি এইট জিবি ষ্ট'ৰেজ তাৰপিছত এনড্ৰইড এনড্ৰইড থাৰ্টিন হয় আৰু আৰু তাত ইমান সুবিধা যেনে ডিছপ্লে এম'লেড আছে ফিংগাৰ প্ৰিণ্ট ডিছপ্লে আৰু বেটৰী বেক আপ ছেভেন থাউজেণ্ড এমএইছ আৰু এনেকুৱা ছেমচাঙৰো আছে চেমচাঙৰ ছিক্স জিবি ৰেম হয় টু ফিফটি জিবি ষ্ট'ৰেজ অ অক্টাক'ৰ প্ৰ'চেছৰ তাৰ সৈতে আহে এ এম'লেড ইন ফিংগাৰ প্ৰিণ্ট ডিছপ্লে আৰু এনেকুৱা আ পোন্ধৰ হাজাৰ বিশ টকা বিশ হাজাৰ টকাৰ ভিতৰত আৰু এনেকুৱা ৰেডমিৰো আছে ৰেডমিৰ আছে এমআই টুৱেণ্টি ওৱান তাত তাতো আছে ফ'ৰ জিবি ৰেম আ অক্টাক'ৰ প্ৰ'চেছৰ আৰু উইথ টুৱেণ্টি ছিক্স জিবি ষ্ট্ৰ'ৰেজ আৰু তাৰ সৈতে আহে সাত হেজাৰ এমএইছ বেটেৰী হয় আপুনি আপুনি এই তিনিটা ফোনৰ ভিতৰৰে বাচি ল'ব পাৰে তিনিটা ফোনেই খুবেই ভাল গেম খেলিবলৈ হয় হয় আপুনি আহিলে ক'ব আমাৰ দোকান এনেই খোলাই থাকে ঠিক আছে ধন্যবাদ